হেল্ল' হয় মই আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ ফোন কৰিলোঁ এটা মোৰ অৰ্ডাৰ আছিলে সেই অৰ্ডাৰটোৰ বিষয়ে ক'বলৈ মোক মানে আপোনাৰ ফ্ৰাইড ৰাইচ লাগিছিলে ছিকেন ফ্ৰাইড ৰাইচ আপোনালোকৰ ৰেষ্টুৰেণ্ট মানে বাৰ্বিকিউৰ পৰা মই খাইয়ে থকা হয়তো ত' মই সেইকাৰণে ফোন কৰিলোঁ আপোনালোকৰ মই বৰ্তমান পোৱা নাছিলোঁ গতিকে মেন্য়ুখনৰ বিষয়েও বৰ এটা অনলাইনত অৰ্ডাৰ অনলাইন কৰিবলৈয়ো ভালকৈ নাছিলে লিষ্টখন সেইকাৰণে মই আপোনালোকক পাৰ্চনেলি ফোন কৰিলোঁ মোৰ ঠিকনা মোৰ আপোনাৰ এড্ৰেছটো আপুনি দৰঙৰ টাউনৰ যে টাউনৰ লগতে আপোনালোকে দি থৈ গ'লেও হ'ল